অঁ এইটো দিব্যা চশমাৰ দোকান হয় নেকি বাৰু অঁ অঁ হয় অঁ তাৰমানে মোৰ চশমাযোৰ ল'ব আছিলে মানে ল'ব লগা আছিলে অঁ মই এই হেৰি পাণ বজাৰ বি এছ এন এল কোৱাটাৰৰপৰা কৈছোঁঁ তোমাৰ তালৈ মানে তোমালোকৰ দোকানলৈ চশমাৰ হেৰি ফ্ৰেম চাবলৈ যাম বুলি ভাবিছোঁ আৰু তাতে একেবাৰে হেৰিহঁতে মই কাগজখন লৈ আনিম অঁ অঁ অঁ অঁ অঁ আজিকালি মানে এই মানে নতুন কেনেকুৱা ওলাইছে বাৰু

অঁ অঁ

অঁ আৰু এনেই সুধিছোঁ মানে এটা কথা অঁ পাৱাৰটো মোৰ এনেকুৱা ওৱান পইণ্ট টু এনেকুৱা আছিলে আৰু আপোনাৰ

অঁ

অঁ অঁ আৰু এটা কথা সুধোচোন বাৰু এনেকৈ কিমানৰপৰা আপোনাৰ ফ্ৰেম এনেকৈ ষ্টাৰ্ট আছে বাৰু দাম দামটো এনেই সুধিছোঁ আপোনাক অঁ অঁ অঁ অঁ

অঁ তেনেকুৱা অলপমান চাওঁ মানে ব্ৰেণ্ডেড হেৰিৰে অকণমান মানে চাওঁ বুলি ভাবিছোঁ তেনেকৈ মানে বৰ বেছি হেৰিও নালাগে আৰু মোক মানে এনেকুৱা দুহেজাৰ ওঠৰশ এনেকুৱা ভিতৰতে মোৰ মানে ল'ম বুলি ভাবিছোঁ আৰু মই সিমানমানতে অঁ আৰু এদিনতে আপুনি দিব পাৰিবনে নে কেইদিন লাগে বাৰু অঁ অঁ অঁ অঁ অঁ

মানে আপুনি পাৰিলে অকণমান চেষ্টা কৰি চাব অকণমান মানে মোৰ মানে কাইলে নহ'লে পৰহিলৈ দিব পাৰিলে ভাল আছিলে মানে মোৰ অকণমান বাহিৰলৈও যোৱা কথা আছিলে সেইকাৰণে আপুনি চাই চিন্তি অকণমান সোনকাল কৰি দিবচোন পাৰিলে

অঁ অঁ অঁ আপোনাৰ দোকান কেইটা বজাৰপৰা খোলে বাৰু চশমাৰ দোকান অঁ হয় মই কালি ধৰক চাৰে দহটা দহটাৰ ভিতৰতে আহিম আৰু মানে ভালকৈ আপোনাৰ তাৰপৰাই মানে চাইচিতি মই ল'ম আপুনি আৰু দামদৰটো অলপমান চাইচিতিয়ে মোক দিব আৰু দেই অঁ হ'ব দিয়ক তেনেহ'লে হ'ব দিয়ক